মই ভ্ৰমণ কৰাৰ ভিতৰত বিনাপানী সামূহিক কেন্দ্ৰ নামৰ এটা পুথিভঁৰাল আছে এই পুথিভঁৰালটোত বিভিন্ন ধৰণৰ কিতাপ পাই এই কিতাপবিলাক পঢ়ি বৰ ভাল লাগে মই এই পুথিভঁৰালটোত থাকা দুই হাজাৰ কিতাপ মই পঢ়ি শেষ কৰছোঁ তিতে মই ক্লাছ নাইনত নাইনৰ পৰা টেনক লগি এই বছৰটোত বিভিন্ন ধৰণৰ কিতাপ পাইছোঁ তাৰ ভিতৰত মই পাইছোঁ থ'মাছ এল্ভা এডিছন নীল আৰ্মষ্ট্ৰং তাৰপাছত গেলিলিও গেলিলি এৰিষ্ট'টেল এই বিভিন্ন ধৰণৰ কিতাপ এই পুথিভঁৰালটোত আছে তাৰে লগতে বিভিন্ন ধৰণৰ মঠ মন্দিৰৰ পৰা আমি বিজ্ঞান লাভ কৰাৰ পৰা কিতাপবিলাকে আমাৰ এই এই পুথিভঁৰালটোত আছে আৰু আমাৰ মানুহৰ ব্যৱহাৰ কেনেকৈ হ'ব লাগে এই পৃথি পুথিভঁৰালটোৱে সেই বিষয়ে আমি বিভিন্ন কিতাপৰ পৰা আমি মই জানিব পাৰিছোঁ গতিকে এই পুথিভঁৰালটোৰ পৰা মই বিজ্ঞানৰ পৰা সমাজৰ পৰা পৰিৱেশ সকলোকে মই বহুত কথাই শিকাব পাৰিছো বিশেষ কৰি মোৰ উপকাৰ হৈছে এই পুথিভঁৰালৰ কিতাপবিলাক পঢ়ি এই কিতাপবিলাক পঢ়ি মই নিজাকৈ কিছুমান কথা মই লেখিব পৰা হৈছোঁ গতিকে তাৰ পৰা যিখিনি জ্ঞান লাভ কৰিছোঁ সেই জ্ঞানটো মই লিখিত আকাৰত আমি প্ৰকাশ কৰিব পাৰিছোঁ আৰু জ্ঞান যিমানে বৃদ্ধি হয় সিমানে ভাল আৰু আমি জ্ঞানটো বৃদ্ধি কৰিব লাগিলে সাধাৰণতে আমাৰ কিতাপ লাগিব আৰু কিতাপবিলাক সাধাৰণতে আমি ইমান কিতাপটো আমি সকলোৱে কিনিব নৰোঁ বা কিনি আনি থোৱাটোতো আমাৰ কাৰণে সহজ নহয় গতিকে আৰ্থিক দিশৰো কথা আছে সেইকাৰণে সেই সময়ত মই কি কৰিছিলোঁ সাধাৰণতে বিজ্ঞানৰ কিতাপ মই বেছি পঢ়িছিলোঁ বিজ্ঞানৰ কিতাপত পঢ়ি মই বিজ্ঞানৰ কিতাপত সাধাৰণতে পাইছিলোঁ ৰুচে কেনেকৈ মহাকাশ অভিযানত স্পুটনিক ব্যৱহাৰ কৰিছিল লাইকা আৰু বেলকাক কেনেকৈ ব্যৱহাৰ কৰিছিল আৰু কি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছিল বিভিন্ন ধৰণৰ আৰু এই এইবিলাকৰ লগতে মই সেই হৰ আমেৰিকাৰ বিভিন্ন ধৰণৰ মহাকাশ অভিযানৰ কিতাপবিলাক মই পঢ়িছোঁ পঢ়ি মই বহুত তাৰ পৰা যানিব লগা কথা মই জানিছোঁ আৰু জানিব লাগি এতিয়াও মোৰ ইচ্ছা যাই কিন্তু ই কি পুথিভঁৰালত যাওঁ আনো কিন্তু সাধাৰণতে আমাৰ পুথিভঁৰাল কিতাপবিলাক আমি যিমানে পঢ়োঁ সিমানে পঢ়ি বেছি ভাল লাগে আৰু পঢ়ি ভাল লগাৰ লগতে আমাৰ মনত কিছু হ'লে কথা মনত ৰৈ যায় আৰু ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ আমি ল'ৰা ছোৱালীক বা ছাত্ৰ ছাত্ৰীক জ্ঞান দিব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীক জ্ঞান দিব লাগিলে আমাৰ পুথিগত জ্ঞানটো বা আমাৰ পঢ়া চৰ্চাটো আমাৰ থাকিব লাগে আৰু চৰ্চাটো থাকিব লগাৰ কাৰণে আমি পুথিভঁৰালৰ বা কিতাপৰ আমি সহায় ল'ব লগা হয় আৰু এই সহায়ৰ কাৰণে মই মই কি বিভিন্ন ধৰণৰ মহাপুৰুষৰ জীৱনীৰ কিতাপো পঢ়িছোঁ ইয়াৰ লগতে এই জীৱনীবিলাকৰ লগতে তেওঁলোকৰ জীৱনবিলাক কেনেকৈ সেই তাহোঁন জীৱন যাপন কৰিছিল বা আমাৰ ভাৰতৰ স্বাধীনতা আন্দোনত তেওঁলোকৰ যোগদান কেনেহেন ধৰণৰ আছিল আমাৰ অসমৰ স্বাধীনতা আন্দোলনৰ যুগত যোগদানত কেনেহেন ধৰণৰ আমাৰ অৱদান আছে ন বা ভাৰতবৰ্ষৰ আমাৰ মহাত্মা গান্ধী বা সুভাষ চন্দ্ৰ বসু এখেতসকলৰ অৱদান কেনে আছে গতিকে এই পিথি পুথিবিলাকৰ পৰা আমি জানিব পাৰিছোঁ আৰু সেই সময়ত জৱাহৰ লাল নহৰু নেহৰুৰ বিষয়ে আমি অ পঢ়িব প পাৰিছোঁ গতিকে বিভিন্ন ধৰণৰ কিতাপ পাতি পঢ়াৰ ল আমি সুযোগ থবও আমি তাৰপৰা আমি কিতাপখিনি আনি আমি পঢ়ি জ্ঞান লাভ কৰাটোহে আমাৰ সেই ইচ্ছাৰ কথা গতিকে আমি আৰ সেই আমি সেই ইচ্ছা পূৰণৰ কাৰণে আমি কি কৰিছিলোঁ বিভিন্ন ধৰণৰ আমি কিতাপ আনিছিলোঁ আৰু আনোও এই পুথিবিলাক আমি পঢ়িলে আমাৰ জ্ঞান বৃদ্ধি হয় আৰু জ্ঞান বৃদ্ধি হোৱাৰ লগতে আমি সৰু সৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীক আমি ক'ব পাৰো বোলে মহাকাশ অভিযান এনেকৈ কৰিছিল অমুক অমুকে কৰিছিল আমি সাধাৰণ মতে তাতে নীল আৰ্মষ্ট্ৰঙৰ কথা পাইছোঁ মাইকেল কলিনছৰ পৰা কথা পাইছোঁ এডেন এলড্রেনৰ কথা পাইছোঁ এডেন এলড্রেনে কেনেকৈ মহাকাশ অভিযানত হে কৰিছে সহযোগিতা কৰিছিল নীল আৰ্মষ্ট্রঙে চন্দ্ৰত কেনেকৈ নামিছিল আৰু তাৰপৰা কেনেকৈ তেওঁলোকে তাতে জাইপাবা পাৰিছিল এই বিভিন্ন ধৰণৰ কথাবিলাক আমি জানিব পাৰোঁ আৰু সেই সময়ত ঈগল নামৰ সেই যানখনে কি অসুবিধা দিছিল এটা মাজতে যি কঁপনি উঠিছিল কঁপনি উঠি তাৰমানে তেওঁলোকে নীল আৰ্মষ্ট্রংহঁতে তেওঁলোকে ভাবিছিল কি ঈগলখন আমাৰ এতিয়া ধ্বংস হ'ব গতিকে সেই সময়ত তেওঁলোকে বোলে সেইকেইটা কিতাপত পা মতে তেওঁলোকে সেই কৰিছিল ভগৱানৰ নাম বুলি এটা চুইচ টিপি দিছিল আৰু তিতে স্থিৰ হৈ ৰৈছিল যানখন গতিকে আমি বিভিন্ন ধৰণৰ কথাবিলাক এনেকৈ আমি পুথিৰ পৰা জ্ঞান লাভ কৰিব পাৰোঁ আৰু এই জ্ঞানবিলাক লাভ কৰিব লাগিলে আমাক পুথিভঁৰালৰ প্ৰয়োজন আৰু পুথিভঁৰালৰ পৰা আমি বিভিন্ন ধৰণৰ কিতাপ আমি সহজতে পাব পাৰোঁ কিন্তু কিনিব লাগিলে সেইবিলাক কিতাপত বহুত আৰ্থিক আমি খৰচ কৰিব লগা হয় গতিকে আমি আৰ্থিক খৰচ বা আৰ্থিক দিশত আমি একো নাই আৰ্থিক দিশৰ কথা নাভাবাকৈ আমি কি কৰিব পাৰো যিকোনো কিতাপ এখন আনি আমি পঢ়িব পাৰোঁ কিন্তু যিকোনো কিতাপ মানে কিতাপবিলাক এনেহেন ধৰণৰ আমি আনিব লাগিব যিবিলাকত আমাৰ সমাজৰ উন্নতি হয় বা পৰিয়ালৰ উন্নতি হয় বা আমি বিভিন্ন উন্নতিৰ লগত জড়িত থকা কিতাপবিলাকৰ কথা জানিব পাৰোঁ আমাৰ স্বাধীনতা আন্দোলনৰ নেতাসকলৰ বিষয়ে আমি জানিব পাৰো আমি স্বাধীনতা কেনেকৈ লাভ কৰিলোঁ আমি স্বাধীনতা লাভ কৰিব লাগিলে লাভ কৰাৰ কাৰণে আমি কেতিয়া লো কিমান তাৰমানে নিজৰ জীৱনৰ প্ৰত্যাখ্যান কৰি আমাৰ দেশৰ বাবে আওগে গৈছে আৰু আওগে যোৱাৰ কাৰণে আজি আমি স্বাধীনতা লাভ কৰিব পাৰিছোঁ আৰু এই স্বাধীনতাৰ মূল্য আমি সকলোৱে বুজি পোৱা উচিত